যোগাসনৰ ক্ষেত্ৰখন ব্যাপক যোগাসনে মানুহৰ প্ৰত্যেক পক্ষকে প্ৰভাৱিত কৰে আনহাতে ব্যায়াম যোগাসনৰ তুলনাত সংকুচিত ব্যায়ামৰ ক্ষেত্ৰখন যোগাসনৰ ক্ষেত্ৰতকৈ অলপ সৰু থাকে যোগাসনে মানুহৰ আন্তৰিক ৰূপৰ ওপৰত প্ৰভাৱ পেলায় যেনে ভাবাত্মক মানসিক আনহাতে ব্যায়ামে শৰীৰৰ বাহিৰৰ ৰূপৰ ওপৰত প্ৰভাৱ পেলায় যোগাসনৰ প্ৰক্ৰিয়া কঠিন হয় আনহাতে ব্যায়ামৰ প্ৰক্ৰিয়া যোগাসনতকৈ সৰল হয় যোগাসনৰ জৰিয়তে শাৰীৰিক আৰু মানসিক দুয়োটাৰে বিকাশ হয় আনহাতে ব্যায়ামে শাৰীৰিক বিকাশৰ ওপৰত বেছি গুৰুত্ব দিয়ে যোগাসনত সামান্য উৰ্জাৰ প্ৰয়োজন আনহাতে ব্যায়ামত অধিক উৰ্জাৰ প্ৰয়োজন যোগাসনৰ দ্বাৰা আমি বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰোঁ আনহাতে ব্যায়ামত দেখা যায় পুৰণি ৰোগসমূহ আৰম্ভ হোৱা যোগাসনে মানুহৰ ভোক কমাই আনহাতে ব্যায়াম কৰাৰ ফলত মানুহৰ ভোক বাঢ়ে